অঁ হেল্ল' অঁ কওক আচ্ছা

অঁ

কেম্পি অঁ এম পি লগত যোগাযোগটো কৰিব লাগিব আগত থাকে ক'ত বা থাকে

অঁ তে আমি লগ পাম

অঁ ওলালেই হ'ল অঁ গাড়ী এখন লৈ ওলালে হ'ল

অঁ অঁ হ'ব দে অঁ এতিয়া এম পি ৰ আগত খবৰটো ল'ব লাগিব ক'ত থাকে সি গুৱাহাটীত থাকে না দিল্লীত থাকে লৈ আমি তাৰ পি এ চি এ কাবাৰ যোগাযোগ কৰি কেনে ল'ব লাগিব খবৰ এটা দে হ'ব দে অঁ অঁ হ'ব ঠিক আছে দে অঁ হ'ব